আমাৰ অঞ্চলটোত বছৰটোত বিভিন্ন বতৰত আমাৰ বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয় বিশেষকৈ আমাৰ বছৰটো দুটা ভাগত ভাগ কৰি খেতিয়কসকলে খেতি কৰে কি কয় বিশেষকৈ মানে জাৰকালি আমাৰ বিভিন্ন ধৰণৰ খেতিসমূহ হৈছে শাক পাচলিৰ খেতি বিশেষকৈ জাৰকালি প্ৰচুৰ পৰিমাণে কৰা হয় শাক পাচলিৰ ভিতৰত লাই পালেং কবি মূলা গাজৰ বিট আলু জলকীয়া তিয়ঁহ মাটিমাহ মগুমাহ সৰিয়হ তেনেধৰণৰ শস্যৰ খেতিসমূহ কৰা হয় বিশেষকৈ জাৰকালি আমাক পানীৰ পৰিমাণ বেছি নেলাগে কাৰণে এই খেতিসমূহ সেই সময়তে কৰা হয় কাৰণ লাই পালেং কবি মূলা মাটিমাহ মগুমাহ জাতিলাউ এই খেতিসমূহত আমাক অধিক পৰিমাণৰ পানীৰ প্ৰয়ো প্ৰয়োজন হয় যি যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন হয় সেই পৰিমাণৰ পানী আমাক আমাক বতৰ প্ৰাকৃতিকভাৱে পোৱা হয় মানে আমাক বতৰে সেই সময়ত সেই পানী এইখিনি দিয়ে বুলি ক'ব পাৰি আৰু অসমত বিশেষকৈ জাৰকালিৰ খেতিৰ বহু পৰিমাণে হয় আৰু সেইকাৰণে জহকালি জাৰকালি আমাৰ মাঘৰ বিহুৰ সময়ত বিভিন্ন ধৰণৰ শস্যৰ খেতি আমাৰ বজাৰত উপলব্ধ হয় তাৰোপৰি আমাৰ বিশেষকৈ গৰম দিনত জিকা ভেন্দি মাকৈ ভোল বেঙেনা স্কোৱাছ কি কয় জলকীয়া খেতি কৰা হয় মানে গৰম দিনত আমাৰ পানীৰ পৰিমাণ বেছি লাগে আৰু সেই সময়ত গৰম দিনত আমাৰ বৰষুণৰ পৰিমাণটো বেছি হয় কাৰণে ভেন্দি জিকা মাকৈ ভোল বেঙেনা এই খেতিসমূহ কৰা হয় বিশেষকৈ কি কয় আমাৰ ধান খেতি কি কয় জেঠৰ পৰা শাওন মাহলৈকে আমাৰ ধান ধান খেতি কৰা হয় কাৰণ ধান খেতিত আমাৰ পানীৰ প্ৰয়োজন হয় কাৰণ বাৰিষা বৰষুণ বৰষুণৰ পৰিমান বেছি হ'লে খেতি পৰি খেতি মাটিৰ পৰিমাণ পানীৰ পৰিমাণ কি কয় বেছি হ'লে আমাৰ ধান খেতি ভাল হয় আৰু খেতিয়কসকলে প্ৰচুৰ পৰিমাণে কি হয় খেতিত ধান খেতিত কি কয় অধিক উৎপাদন কৰিব পাৰে বিশেষকৈ আমাৰ জহকালি এটা কথা হ'ল যে আমাৰ আলু খেতিত আলু খেতিত আমাৰ বৰষুণ একেবাৰেই নালাগে বেছি বৰষুণ দিলে আলু ৰোৱাৰ আলু ৰোৱাৰ পাছত আলুটো গে গেলি যায় আৰু খেতিয়কসকলৰ বহু পৰিমাণে নষ্ট হয় বিশে সৰিয়হ মাটিমাহ মগুমাহৰো আমাৰ বৰষুণ ইমান প্ৰয়োজন নহয় অৰ্থাৎ পানী ইমান প্ৰয়োজন নহয় কম মানে কম বৰষুণতেই দুই এজাক বৰষুণ দিলেই আমাৰ কি কয় মাটিমাহ মগুমাহ সৰিয়হ আদিৰ খেতিসমূহ ভাল হয় আৰু মাকৈ খেতি বিশেষকৈ গৰমকালিত প্ৰচুৰ পৰিমাণে আমাৰ অসমত হোৱা দেখিবলৈ পোৱা যায় তাৰোপৰি আমাৰ বিশেষকৈ বহাগ মাহত বিভিন্ন ধৰণৰ কি কয় আমাৰ পাচলিৰ গুটিসমূহ বহাগ মাহতেই পচোৱা হয় বা সেই সময়তেই ৰুৱে ধৰক জাতিলাউ ৰঙালাউ ভেন্দি জিকা এই ইয়াৰ গুটিসমূহ আমাৰ বিশেষকৈ বহাগ মাহতেই খেতিয়কসকলে কি কয় পচায় আৰু তাৰ খেতি কৰে কাৰণ সেই সময়ত আমাৰ বৰষুণ আৰু কি কয় বতৰৰ ওপৰত আমাৰ খেতিয়কসকল বিশেষকৈ নিৰ্ভৰশীল আৰু সেই কাৰণে আমাৰ বহাগ মাহটো আমাৰ খেতিৰ কাৰণে বেছি উপযোগী বুলি কি কয় আমাৰ খেতিয়কসকলে ভাবে আৰু আৰু সেইকাৰণে আমাৰ অঞ্চলত প্ৰত্যেক বছৰে বিভিন্ন মাহত বিভিন্ন ধৰণৰ খেতি কৰি খেতিয়কসকলে স্বাৱলম্বী হয় আৰু আৰ্থিকভাৱে সবল হয়